অঁ কওকচোন হয় হয় স্বাস্থ্যৰ ওপৰত কিবা মেলে মানে পাতিম বুলি ভাবিছিলেনি সজাগতা সভা মই অলপকৈ কথাটো শুনিছিলোঁ বাৰু অঁ ভালেই ময়ো সেই স্বাস্থ্যৰ ওপৰত যে এনেকৈ মানে সভা এখন পাতিম বুলি ভাবিছিলোয়েই তুমি কোন কোনবিলাক মানুহক মাতিছা বাৰু

অঁ ভালেই কৰিছা অঁ ময়ো সেই কেইগৰাকীমান ক'ম বুলি ভাবিছোঁ বাৰু হেৰি গৰ্ভৱতী মাতৃ প্ৰসুতি মাতৃ যে আৰু এই কিশোৰীসকলকো মাতিছোঁ তাহাঁতেও অলপ চলপ কথা জানিব লাগে এতিয়া তাহাঁতে বাৰু ছোৱালী ভৱিষ্যতে সিহঁতেও এদিন মাক হ'বগৈ যে সেইটো কাৰণে সিহঁতৰখিনিক মাতি দিলে বেয়া নহয় ভালেই হয় আৰু সিহঁতেও যিহেতু নেকি এতিয়া মাহেকীয়া হৈয়ে থাকে নহ্ হেৰি মাহেকীয়া সময়ত কি কি ধৰক সাৱধানতা ল'ব লাগে সেইখিনি কি সিহঁতে মানে এতিয়া মানে জানিব আকৌ কেনেকৈ ব্যৱহাৰ কৰিব লাগে পেডটো বা কাপোৰখন কেনে ব্যৱহাৰ কৰি ধুই কেনেকৈ ক'ত মেলিব লাগে সেইখিনি কথা তাহাঁতেও জানিব আকৌ গৰ্ভৱতী মাতৃগৰাকীও এনেকৈ আহিলে ভালেই হয় সিহঁতে হেৰি জন্ম মানে গাঁত থাকোঁতে বেবী এটা গৰ্ভৱতী হৈ থাকোঁতে কি কি বেজি ল'ব লাগে টিটেনাছ দুটা বেজি ল'ব লাগে যে সেইকেইটা বিষয়েও জানিব আকৌ আইৰন টেবলেট খাব লাগে সেইখিনিৰ বিষয়েও জানিব ভালেই হ'ব মিটিংখন পাতিলে মানে যে আকৌ কি হেৰি প্ৰসুতি মাতৃসকলক সিহঁত তাহাঁতেও মানে মাতিলে সিহঁতকো জানিবলগীয়া বহুত আছে এটা শিশু বেবী জন্ম হোৱাৰ পৰা অ' পি ভি ফাৰ্ষ্ট ড'জ তাৰপিছত হেপেটাইটিছ বি তাৰপৰা বি চি জি বেজী তাৰপিছত একদম সিহঁতে বহুত বেজী পায় নহয় অ' অ' পি পেন্টা ফাৰ্ষ্ট পেন্টা ছেকেণ্ড পেন্টা থাৰ্ড ড'জ আকৌ ন মাহত নিজিলছ এনেকৈ ডি পি টি বুষ্টাৰ বহুতকেইটা এটা ল'ৰাই জন্ম হোৱাৰ জিৰ' মাহৰ পৰা একেবাৰে ষোল্ল বছৰলৈকে বেজী পাই থাকে নহয় তাৰপিছতে শেষ হয় সেইখিনি কথা সিহঁতক জা জনাব লাগিব তাৰপিছত আকৌ কি প্ৰসুতি মাতৃগৰাকীয়ে কি কি খাব লাগিব মানে বেবীটোক ছম জন্ম হোৱালৈকেচোন ছমাহলৈকে মাকৰ গাখীৰে খোৱাব লাগে তাৰপিছত কি কিখিনি খোৱাব লাগিব আহাৰ সেইখিনিৰ বিষয়েও সিহঁতক জনাই দিব লাগিব আৰু মাতৃগৰাকীয়ে যিহেতু বেবীটোক গাখীৰ খোৱাব লাগিব সেইখিনি বিষয়ে সিহঁতক অলপ বুজাই কেনে ক'ব লাগিব ভালেই হৈছে মিটিংখন বা সভাখন এনেকৈ দিলে যে ভালেই হয় আৰু কিছুমান অঞ্চলত মানুহবিলাক নাহে সেইখিনিকো আমি নহাখিনিকো ভালকৈ ঘৰত গৈ বুজাই কৰি কিনে আনিব লাগিব সেইটোহে আমাৰ দায়িত্ব নহয় জানো

অঁ ভালেই ভালেই কৰিছা ময়ো সহযোগ কৰিম তোমাৰ লগত দেই আৰু আমাৰ যিহেতু আশা কৰ্মীবিলাকৰ সেই সেইখিনিয়ে কাম আৰু কৰিও থাকোঁ বাৰু এতিয়া কৰি আছোঁ কৰিও থাকিম আগলৈ অঁ তোমালোকেও যদি তেনেকৈ লগত চাথ দিয়া ভাল ভাল লাগিব আৰু হ'ব তেতিয়াহ'লে